হয় মই ৰান্ধি খুব ভাল পাওঁ পাকঘৰত ৰন্ধা বঢ়া কৰি মই খুব বেছি ভাল পাওঁ তেনেকৈ মানুহক ৰান্ধি খোৱাইও ভাল পাওঁ নিজে ৰান্ধি খাইও ভাল পাওঁ তো এনেকুৱা কিছুমান কঠিন ৰেচিপি এতিয়ালৈকে মোৰ বহুতো আছে তাৰ ভিতৰত হৈছে পায়স লালমোহন আৰু আমাৰ অসমীয়া সমাজৰ পৰম্পৰাগত যিটো খাদ্য সেইটো হৈছে চেৱা দিয়া ভাত বুলি কোৱা হয় তাক সেইটো ৰেচিপি খুব কঠিন হয় সেইটো এটা কঠিন ৰেচিপিৰ ভিতৰত এটা হয় আৰু সেইটো মই শিকিবলৈ খুব যতন কৰোঁ আজিলৈকে মই সেইটো ভাল দৰে শিকিব পৰা নাই কাৰণ সেইটো ৰেচিপি হৈছে এনেকুৱা ওপৰত বাট লগা খৰাহি এটাত চাউলখিনি থাকে আৰু তলত পানী থাকে তাৰ তলত জুই থাকে তো এইটো একেবাৰে হাৱা নোযোৱাকৈ তাত তাত কাপোৰে বন্ধা হয় তো ইয়াত হাৱা গ'লেও এইখিনি বেয়া হয় খাবলৈ খুব যতনে তাক কৰিব লগা হয় যদি তাত অলপো খেলিমেলি হয় তো সেইটো বস্তু খাবলৈ খুব বেছি বেয়া হয় সেই কাৰণে সেইটো ৰেচিপি মোৰ শিকিবলৈ খুবেই বেছি মই আগ্ৰহ আৰু মই সেইটো শিকিব বিচাৰোঁ ভালদৰে আৰু এটা হৈছে পায়স পায়সত কি কি প্ৰয়োজন হয় যেনে গাখীৰ চেনি লং ইলাইচি বহুতো ধৰণৰ বস্তু প্ৰয়োজন হয় তো সেইখিনি প্ৰয়োজন অনুসৰি যদি কেনেবাকৈ গাখীৰো কম হয় তেতিয়াও পায়সখিনি বেয়া হয় খাবলৈ যদি চেনি পৰিমাণ কম হয় সেইখিনিও তেতিয়া খাবলৈ বেয়া হয় তো সকলোবোৰ এটা প্ৰয়োজন অনুসৰি বস্তুবোৰ ব্যব ব্যৱহাৰ কৰা হয় যাৰ কাৰণে সকলো বস্তু চালি জাৰি চাব লগা হয় অলপ ইফাল সিফাল হ'লেই বস্তুবোৰ খাবলৈ বেয়া হয় পায়সত লগতে জুইৰ পৰিমাণো এটা পৰিমাণত জুইটো দিব লাগে তো তেনেকুৱাকৈ ৰেচিপিবোৰ কেতিয়াবা কঠিন হৈ পৰে বস্তুবোৰ কেতিয়াবা ইফাল সিফাল হ'লেও দিকদাৰ হয় সেইটো এটা কঠিন আৰু এটা হৈছে লালমোহনটো বনাবলৈ তাত ৰিফাইনখিনি যিহেতু নেকি জুইত বা ষ্ট'ভত য'তে ব্যৱহাৰ কৰে বনোৱা হয় তাত কেতিয়াবা যদি জুইত চৌকাত ব্যৱহাৰ কৰি বনোৱা হয় তেতিয়া কেনেবাকৈ জুই কম হ'লেও বেছি হ'লেও দিকদাৰ হয় আৰু লগতে তেলৰ পৰিমাণ ৰিফাইন যিটো ব্যৱহাৰ কৰা হয় ৰিফাইনটো কেনেবাকৈ চিটিকি গাত পৰাৰো ভয় থাকে তো সেইটো সেইখিনি অলপ অসুবিধা হয় সেইখিনি সকলো ফালৰ পৰা চালি জাৰি চাই কৰিব লগা হয় তো সেইখিনি সেইটো এটা মোৰ কাৰণে কঠিন ৰেচিপি যিটো মই ভালদৰে শিকিব বিচাৰোঁ